অঁ এইটো মিশো হয়নে বাৰু ডেলিভাৰী মোৰ এই মই চৰাইদউৰ পৰা কৈছিলোঁ এই মই পাৰ্চেল এটা অঁ মই এই জেকেট এটা অৰ্ডাৰ দিছিলোঁ অঁ দিয়া আজি পোন্ধৰ দিন মানে হ'ল এতিয়া আহি পোৱা নাই কিয় বাৰু অঁ নহয় এতিয়া ইমান দেৰি হ'লে আমি ইমান দেৰি হ'লেনো কেনেকুৱাই এইবোৰ পাৰ্চেল অৰ্ডাৰ দিব পাৰিম হয় মানে বস্তুটোতো দৰকাৰ কাৰণে অৰ্ডাৰ দিয়া হৈছে

তোমালোকে ভালকৈ তত্বাৱধান নাই লোৱা চাগে তুমি চোৱাচোন কেনেবাকে ব্যৱস্থা কৰি দিব পৰা হয় নেকি নহ'লে মোৰ টুম্পী ৰাজখোৱা জেকেট এটা আছিলে অঁ অঁ অঁ মানে এতিয়া পোন্ধৰ দিনেই হ'ল আৰু এইবোৰ ফ্লিপ ফ্লিপকাৰ্টত দিলে মানে ইমান দিন নেলাগে তুমি চাৰিদিনতে আহি যায় তোমালোকৰ মিশোৰ ইমান প্ৰব্লেম অৰ্ডাৰ দিলে বস্তু ন অৰ্ডাৰ দিলে তোমালোকে বস্তু হেৰি নকৰাইচোন পাৰ্চেল নাহেই আশা কৰি থাকিম ইফালে ইফালেও নহয় ইফালেও নহয় ফ্লিপকাৰ্টতো দিয়া নহয় সেইভাগে মিছত দিলেও সময়মতে পাৰ্চেলটো যদি নেপাওঁয়েই তেতিয়াহ'লে এনেকুৱা হ'লে দিব পাৰি জানো মিশোত অৰ্ডাৰ

চাবা মানে তুমি কালিৰ ভিতৰত মোৰ পাৰ্চেলটো দিয়া ব্যৱস্থা কৰা তুমি তোমাৰ মালিকৰ লগত পুৰা যোগাযোগ কৰা যে জেকেট এটা অৰ্ডাৰ দিয়া আজি পোন্ধৰ পোন্ধৰ দিনে হ'ল বুলি আজি জেকেটো যোৱা নাই বুলি কৈ দিবা মোৰ মানে ইমাৰ্জেঞ্চি বস্তুটো দৰকাৰ হৈছে নহ'লে মই নহ'লে মই কেনঞ্চেল কৰিব লাগিব আৰু

আপুনি সোনকালে দিব পৰা ব্যৱস্থাটো কৰি দিয়া নহয় এনেকুৱা হ'লেচোন মিশছত অৰ্ডাৰ দিবই নোৱাৰি এইটো বেয়া হৈ যায়টো আকৌ দিবলৈ মন নাযায় নহয় সময়ত যদি নোপাওঁৱেই বস্তুটো নেপায়ওঁ তেতিয়াহ'লেতো কাম নাই

অঁ অঁ হ'ব দিয়া তেতিয়াহ'লে কালিৰ ভিতৰত দিবলে চেষ্টা কৰিবা অঁ